এক জানুৱাৰী দুহেজাৰ ঊনৈছ দুই জানুৱাৰী দুহেজাৰ বাইছ তিনি জানুৱাৰী দুহেজাৰ তেইছ চাৰি জানুৱাৰী দুহেজাৰ চৌব্বিছ এক জানুৱাৰী দুহেজাৰ ঊনৈছ